হয় মানুহে সদায় নিজৰ শৈশৱটো সৰুকালটো পুনৰ সংযোগ কৰিব বিচাৰে বা পুনৰাবৃত্তি কৰিব বিচাৰে পুনৰ ঘূৰাই পাব বিচাৰে যদিও সেইটোতো সম্ভৱ নহয় কাৰণ আমাৰ আমি আমাৰ শৈশৱটো পুনৰাই ঘূৰাই নাপাওঁ যদিও স্মৃতি হিচাপে আমি মনত ৰাখিব পাৰো বা মাজে সময়ে মনত পেলাব পাৰোঁ সকলো মানুহে নিজৰ শৈশৱকালটো খুব বেছি ভাল পায় খুব বেছি স্মৃতি হিচাপে ৰাখি থ'ব বিচাৰে সৰুকালটো এটা স্মৃতি হিচাপে ৰাখি থ'লে পিছত বা ভৱিষ্যতে সেই শৈশৱটো জীয়াব পাৰে যদিও পুনৰাবৃত্তি কৰিব নোৱাৰে কিন্তু শৈশৱটো স্মৃতি হিচাপে ৰাখি থ'লে পুনৰ সেই শৈশৱটো জীয়াই আনন্দ উপভোগ কৰিব পাৰে